নৃত্য কৰিলে মোৰ মনটো বহুত বেছি ভাল লাগে নৃত্যই মোক বিভিন্ন বিভিন্ন মানসিক মানসিক চিন্তাৰপৰা আঁতঁৰাই ৰাখে নৃত্য এনে মোৰ এনে কিছুমান নৃত্য আছে যিটো চালে বা কৰিলে মোৰ মনটো বহুত ভাল লাগে সেই নৃত্যটো হৈছে বিহু নৃত্য বিহু নৃত্য হৈছে আমাৰ আমাৰ আমাৰ যিটো জাতীয় উৎসৱ বিহু বিহু নৃত্য বিহু নৃত্যই মোৰ মন মোৰ মনটো বহুত ফূৰ্তি আৰু লগতে মোক লগতে মোক দৈনন্দিন দৈনন্দিন জীৱনত যিবিলাক যিবিলাক মানসিক চিন্তা সেই চিন্তাসমূহৰপৰা মোক আঁতৰাই ৰাখে যদি কেতিয়াবা মোৰ মনটো বহুত বেছি বেয়া লাগি থাকিলে মই মোবাইলতে হওক বা আন কিছুমান আন কিছুমান ৰেকৰ্ডিং ৰেকৰ্ডিং ব্লুটুথ আদিত মই এটা বিহু বিহু গীত লগাওঁ আৰু ঘৰৰ ভিতৰতে নাচি থাকোঁ যিমান পাৰি সিমান মই বিহু নৃত্যৰ লগত জড়িত হ'বলৈ চেষ্টা কৰোঁ এনে বিহু নৃত্যই মোক মোক বহুতো বহুতো মানসিক মানসিক চিন্তাৰপৰা আঁতৰ কৰিছে বিহু নৃত্যৰ মই অনুশীলন লৈছিলোঁ দুহেজাৰ ছয় চনত দুহেজাৰ ছয় চনত যেতিয়া মই মোৰ চাৰি বছৰ চাৰি বছৰ বয়সৰপৰাই মই বিহু নৃত্য সৈতে জড়িত হৈছোঁ চাৰি বছৰ বয়সৰ বয়সত মই বিহু নৃত্য অনুশীন লৈছিলোঁ তাৰ পিছৰপৰা মই মঞ্চত বিহু বিহু নৃত্য অনুশীলন কৰিছিলোঁ বিহু বিহু আমাৰ জাতীয় উৎসৱ বিহু তিনি প্ৰকাৰৰ হয় বিহু তিনি প্ৰকাৰৰ মাঘ বিহু মাঘ বিহু বহাগ বিহু আৰু কাতি বিহু মাঘ আৰু বহাগ মাঘ আৰু কাতি বিহুত আমি বিহু বিহু নৃত্য পৰিৱেশন নকৰোঁ কিন্তু বহাগ মাহত আমি সাত বিহুলৈকে যিটো সাত বিহু আছে আমাৰ সেই সাত বিহুলৈকে আমি বিহু নৃত্য কৰোঁ বিহু নৃত্য বৰ্তমান সময়ত বিহু নৃত্যই সমগ্ৰ অসমৰ লগতে ভাৰত ভাৰত তথা ভাৰতৰ ভাৰত তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিহু নৃত্যই বিহু নৃত্যই গৌৰৱ অৰ্জন কৰিবলৈ সক্ষম হৈছে বিহু নৃত্য বিহু নৃত্য চায়ো মই বহুত বেছি আমোদ পাওঁ বিহু নৃত্যই মোক বহুত বেছি পৰিমাণে আনন্দিত কৰে মই যিমান পাৰোঁ সিমান বিহুৰ লগত জড়িত হৈ থাকিবলৈ চেষ্টা কৰোঁ যিমান পাৰি সিমান বিহু নৃত্য মই চাওঁ টি ভিয়েই হওক বা মোবাইলে হওক বা আন মঞ্চতেই হওক মই বিহু নৃত্য পৰিৱেশন কৰোঁ যিমান পাৰি সিমান নিজক বিহু সৈতে জড়িত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ বিহু বিহুত আমাৰ বিহু নৃত্য পৰিৱেশন কৰোঁতে আমি বহুতো বহুতো আ অলংকাৰপৰা আদি কৰি সাজপাৰ পৰিধান কৰিব লাগে এই সাজপাৰসমূহ শুদ্ধ আৰু সাৱলীলভাৱে পৰিৱেশন কৰিব লাগে বিহু নৃত্য বিহু নৃত্যত বিহু নৃত্য কৰিলে আমাৰ দেহ দেহ তথা শৰীৰৰ বিভিন্ন অংগ পতংগ অংগ পতংগ ভালে থাকে যিমান পাৰি সিমান বিহু নৃত্যৰ সৈতে জড়িত কৰি নিজকে নিজৰ স্বাস্থ্যৰ লগতে মানসিক শান্তি লাভ কৰিব পাৰি নৃত্য নৃত্য কৰিলে মোৰ মনটো বহুত বেছি ভাল লাগে ধৰ কেতিয়াবা কেতিয়াবা কেতিয়াবা মানসিক কিছুমান চিন্তাধাৰা মানুহৰ দৈনন্দিন জীৱনত মানসিক চিন্তাধাৰা থাকিবই এই চিন্তাসমূহ দূৰ কৰিবলৈ হ'লে যিমান পাৰাৰে সিমান নৃত্যৰ লগত জড়িত হৈ থাকিব বিচাৰোঁ যিমান পাৰি সিমান নৃত্যক নৃত্যক নৃত্যৰ নৃত্যৰ মাজত নিজকে সোমোৱাই ৰাখিব বিচাৰোঁ নৃত্য কৰিলে মন মন পৱিত্ৰ হয় লগতে আনকো মই আন আনকো আমোদ দিবলৈ চেষ্টা কৰোঁ আনিও যাতে মোৰ নৃত্য চাই মোৰ নৃত্য চাই আনন্দ লাভ কৰিব পাৰে ফূৰ্তি পায় ইয়াৰ উপৰি নৃত্য বুলি ক'লে আৰু আমাৰ অসমত বিভিন্ন নৃত্য আছে যেনে মিচিং দেউৰী ৰাভা কাৰ্বি আদিত এইবিলাকৰ ভিতৰত মিচিং আৰু কাৰ্বি নৃত্যটো মোৰ বহুত বেছি ভাল লাগে এই নৃত্যকেইটা লয় তাল আদিবোৰ মই মোৰ বহুত ভাল লাগে যিমান পাৰি সিমান মই সেই নৃত্যসমূহ চাওঁ ইয়াৰ উপৰি মই সেই নৃত্যসমূহ যিমান পাৰি সিমান যিমান পাৰি সিমান নিজকে নিজকে সেই নৃত্যসমূহ সেই নৃত্যসমূহ নিজৰ লগত জড়িত কৰি ৰাখিবলৈ চেষ্টা কৰোঁ নৃত্যসমূহহে এই নৃত্যসমূহ চালেই বা শুনিলেই মনটো মনটো বহুত বেছি ভাল লাগে বহুত বেছি যিমান পাৰি সিমান যিমান পাৰি সিমান মানসিক চিন্তাৰপৰা আমি দূৰ কৰি ৰাখিব পাৰোঁ নিজকে মই ইয়াৰপৰি মই ইয়াৰপৰি মই এই নৃত্যসমূহৰ ভিতৰত বিহু নৃত্যকেই মই মোৰ শ্ৰেষ্ঠ নৃত্য হিচাপে নিজৰ শ্ৰেষ্ঠ নৃত্য হিচাপে মই আঁকোৱালি লৈছোঁ যিমান পাৰি সিমান বিহু নৃত্যক মই মই মোৰ মই মোৰ জীৱনৰ সৈতে জড়িত কৰাইছোঁ অনুশীলনৰ লগতে মই বিভিন্ন বিভিন্ন বিভিন্ন বিভিন্ন নৃত্যশিল্পীৰ সৈতেও যোগাযোগ কৰিছোঁ ইয়াৰ উপৰি মই বিভিন্ন কণমানি কণ কণ ছাত্ৰ ছাত্ৰী কণ কণ শিশুসকলকো মই বিহু নৃত্যৰ প্ৰতি এক আগ্ৰহী তথা অনুশীলন দিয়াওঁ ইয়াৰ উপৰি ইয়াৰপৰি মই এই নৃত্যসমূহ এই নৃত্যসমূহৰ লগত নিজকে সদায় জড়িত কৰি ৰাখোঁ ইয়াৰ উপৰিও মোৰ মিচিং মিচিং নৃত্য চালে বা মিচিং মিচিং নৃত্যটো মিচিং নৃত্য কৰিলে মোৰ মনটো বহুত বেছি ভাল লাগে যিমান পাৰি সিমান মই মিচিং নৃত্য আৰু বিহু নৃত্য এই নৃত্যসমূহ মই বহুত বেছি বহুত বেছি পৰিমাণে নিজকে জড়িত কৰাওঁ যিমান পাৰি সিমান দৈনন্দিন চিন্তাধাৰা চিন্তা মানসিক চিন্তা তথা মানসিক চিন্তাৰপৰা মই আঁতৰাই ৰাখিবলৈ নিজকে এই নৃত্যসমূহৰ সৈতে নিজকে জড়িত কৰাই ৰাখোঁ ইয়াৰ উপৰি ইয়াৰ উপৰি নৃত্য কৰিলেতো কেৱল মোৰে নহয় আমাৰ সকলোৰে মনবোৰ বহুত বেছি ভাল লাগে বহু ভ বহু বেছি ভাল লাগে কিয়নো এই নৃত্যসমূহে আমাক বহুত বেছি আমোদ দিয়ে বহুত বেছি আমাক শৰীৰৰ অংগ পতংগৰ লগতে আমাৰ স্বাস্থ্যৰ স্বাস্থ্যৰো বিকাশ সাধন কৰে যিমান পাৰি সিমান নৃত্যই মন মগজু দেহ সকলোৰে আমাৰ যিটো আমাৰ যিটো সৰ্বাংগীন বিকাশ বুলি আমি কওঁ সেই সৰ্বাংগীন বিকাশ বিকাশত নৃত্যই আমাক যথেষ্ট পৰিমাণে সহায় কৰে যিমান পাৰি সিমান বিহু নৃত্যক আমি বিহু নৃত্যই হওক বা আন আন নৃত্যসমূহেই হওক আমি যিমান পাৰি সিমান অনুশীলন লগতে পৰিৱেশন মঞ্চত পৰিৱেশন কৰাব লাগে আৰু লগতে দৰ্শককো আমোদ দিবলৈ চেষ্টা কৰিব লাগে আৰু যিমান পাৰি সিমান নৃত্যসমূহৰ লগত নিজকে জড়িত কৰাব লাগে ইয়াৰপৰি আমি ইয়াৰোপৰি আমি নৃত্যসমূহ স্বাস্থ্যৰ ক্ষেত্ৰত বহু বেছি পৰিমাণে বহু বেছি পৰিমাণে লাভৱান হয় নৃত্যসমূহ নৃত্যসমূহে আমাৰ শৰীৰৰ বহুতো লাভ লাভ কৰে কিয়নো হাতৰ বিশেষ হওক বা কঁকালৰ বিশেষ হওক ডিঙিৰ বিষেই হওক এই বিষসমূহ যদি এই নৃত্যসমূহ যদি দৈনন্দিন জীৱনত আমি পৰিৱেশন কৰি থাকোঁ এই বিষসমূহ বিষৰপৰা আমাক এই নৃত্যসমূহে বহু বেছি সহায় কৰে বিষসমূহ নোহোৱাত সহায় কৰে যিমান পাৰি সিমান নৃত্যসমূহ কৰোঁ চাওঁ লগতে দৰ্শককো আমোদ দিবলৈ যথেষ্ট পৰিমাণে চেষ্টা কৰোঁ আৰু আগলৈও কৰে যাম ধন্যবাদ